অ' হেৰি নহয় ভাইটি এতিয়া মই গোলাঘাট এঘণ্টাৰ ভিতৰতে পাবগৈ লাগিছিলে দেখোন এই ৰাস্তাত ইমান ট্ৰেফিক জাম কি হ'ব এতিয়া সময়টোতো বহুত গৈ আছে এই ইমান ট্ৰেফিক জামত এতিয়া তোমাৰো অসুবিধা হৈছে চলাই যাবলৈ এতিয়া মই এঘণ্টাৰ ভিতৰতে পাবগৈ লাগিছিলে ট্ৰেইনখন ধৰিবগৈ লাগিব নহয় মই এতিয়া গুৱাহাটীলৈ যাবগৈ লাগিব ন তুমি অলপ জোৰকৈ চলাবলৈ চেষ্টা এটা কৰিব কৰাচোন কিন্তু এতিয়া দীঘল দিগদাৰেই হ'বগৈ এতিয়া সময় পাৰ হৈ সময় দেখোন আধা ঘণ্টামানহে আছে এই বেলেগ শ্বৰ্টকাট ৰাস্তাই যাবপৰা ব্যৱস্থা আছে নেকি বাৰু তুমি যদি চিনি পোৱা ব'লাচোন সেইফালে লৈ ব'লা এতিয়া এনেকৈ ৰৈ ৰৈ যাওঁতে যাওঁতে সময় বহুত হ'লগৈ চোৱা এই মই যাব লাগিব ন মানে নিৰ্দিষ্ট সময়ত পাবগৈ লাগিব নহয় মই কামতহে ওলাইছোঁ এতিয়া ট্ৰেইন ধৰিবগৈ লাগিব ট্ৰেইনখন নেপালে মোৰ দিগদাৰ হ'ব নহয় তুমি পাৰা যদি শ্বৰ্টকাট ৰাস্তাই যাবলৈ চেষ্টা এটা কৰাচোন যদি তুমি চিনি পোৱা নহ'লে মোৰ দিগদাৰ হ'ব ঐ ইমান ট্ৰেফিক জামত এতিয়া কেনেকৈ আগবঢ়াই আগবাঢ়ি যাব পাৰিবা বাৰু অকণমান সোনকালে যাবলৈ চেষ্টা কৰাচোন যদি পাৰা ব'লাচোন শ্বৰ্টকাট ৰাস্তাতে যাওঁ ব'লা